হেল্ল' আছোঁ দে ক

বিহু আহিল মই পিঠা বনাইছোঁতো তই আহিবি ঘৰত পিঠা খাবা মই চব পিঠা বনাইছোঁ তেল পিঠা বনাইছোঁ কেটলি পিঠা বনাইছোঁ ভকা পিঠা বনাইছোঁ লাৰুও বনাইছোঁ নাৰিকলৰ লাৰু বনাইছোঁ তিলৰ লাৰু বনাইছোঁ চব বনাইছোঁ অঁ তাই অঁ তে এটা কাম কৰবি তে তই মই তোক বস্তু পঠেই দিম চাউল পঠেই দিম নাৰিকল পঠেই দিম তই নিজে তাতে পিঠা বনাই খাবি মই তোক কৈ দিম কেনকৈ পিঠা বনাবা লাগে অঁ মই কাবাক কাবাৰ গাড়ী চাড়ী গেলি হাতত পঠেই দিম দে হলি যদি মই পিঠা পঠাবা নৰো শেষ হৈ যায় মই তোক চাউল পঠেই দিম মই কৈ দিম কেনকৈ পিঠা বনাবা লাগে তই তাতে নিজেই পিঠা বনাই খাবি ন'হলে লাৰু বনাই খাবি নাৰিকল পঠেই দিম মই নহলি গামছা বুইছো দে মই তোক একেলগে পঠেই দিম গামছাও পঠেই দিম আৰু তোক মই এট এটা নাৰিকল পঠেই দিম তোক মই কৈ দিম নাৰিকলৰ লাৰু কেনকৈ বনাবা লাগে তই তই সেই বনাবি অঁ কি কৰবি নাৰিকলখিনি ৰুকি লবি আগতে ৰুকি লৈ তাতে চেনী দি ফেলে নাৰ চেনী নহ'লি মিঠেই দি ফেলে নাৰিকলখিনি ভাঁজি ল'বি ভাঁজি লবি ভাঁজি লৈ ফেলে অলপ ঠাণ্ডা হ'ব দিবি ঠাণ্ডা হ'লি তাতে লা গোল গোল কৰি লাৰু বনালি হ'ল তাৰ পিছত অলপ ঠাণ্ডা হ'বা দিবি আৰু আৰু বেলেগ নালগে নাৰিকলৰ আৰু কিবা দিব পাৰা ইলাইছি দিব পাৰা বা কিবা দিব পাৰা অঁ আৰু অঁ অঁ আৰু মাত্ৰ তেল পিঠা তেল পিঠা বনাবৰ কাৰণে গুড়া পঠেই দিম তাৰ পৰা তেল পিঠা বনাই লবি বনাই খাবি তই অঁ গুড়াখিনি গুলি ফেলে অলপ চেনী মিক্স কৰি তাৰ তেলত তেলত ভাজলি হ'ল তাৰপিছত অঁ অঁ দে হ'ব দে পঠাম দে